মই অধিক লিখিব বিচৰা বিষয়টো হৈছে কবিতা আৰু এটা কথা মই সমাজক ক'ব বিচাৰোঁ যে সমাজখনৰ যিবোৰ ৰীতি নীতি আছে সেইবোৰ সলনি হ'ব লাগে কাৰণ বৰ্তমান সমাজত এইবোৰে আমাৰ নতুন প্ৰজন্মক আগবঢ়োৱাত বহুত

অসুবিধা অসুবিধা আগবঢ়াইছে কাৰণ অসু এই সমাজৰ নিয়ম কাননৰ বাবে নতুন প্ৰজন্মই কিবা এটা বস্তু যদি ভাবোঁ ভবা হয় কৰিম বুলি সেই বস্তুবোৰত বাধা আগবঢ়াইছে এই বাধাৰ বাবে আমি কিবা এটা কাৰণত যদি কওঁ মই মই বাহিৰতে বহিব বিচাৰোঁ যিটো যিটোৰ বাবে কিছুমান মানুহে আমাক সেই কামটো কৰিব নোৱাৰিম বুলি আগতেই সেইসমূহ গাই দিয়ে বেলেগৰ আগত সেইবোৰ গাই ফুৰে যিবোৰ আমি আমাৰ মনৰ যিবোৰ চিন্তাধাৰা সেইবোৰ চিন্তাধাৰা ভাবিবলৈ তেওঁলোকে অলপো নিজৰ সঁহাৰি আগনবঢ়ায় আৰু বিপদৰ সময়ত ক'ব গ'লে বিপদৰ সময়ত আমাৰ সমাজে কোনো চাবলৈ নাহে কাৰণ বিপদৰ সময়ত কোনো নাহে কাৰণ আমাৰ বেয়াটোহে সমাজে গাবলৈ যায় বিপদৰ সময়ত তেওঁলোকে যিটো সময়ত আমাৰ প্ৰয়োজন সেইটো সময়ত তেওঁলোক আগবাঢ়ি কেতিয়াও নাহে সমাজে খালী তেওঁলোকৰ এ এটা বস্তু এটা পালেই হ'ল বিষয় এটা পালেই হ'ল তেওঁলোকে সেই বিষয়টোৰ ওপৰত বেয়া বেয়া কথা কৈ সেইবোৰ বহুত বেলেগলৈ লৈ যায় এইবোৰ নকৰি যদি তেওঁলোকে মানুহক অলপ আগুৱাই যাবলৈ যাতে তেওঁলোকে সঁহাৰি দিয়ে এই মই সমাজক ক'বলৈ বিচাৰোঁ